মই ৰান্ধিবলৈ প্ৰথমতে মাক দেখি দেখি আৰু ৰন্ধা আৰম্ভ কৰিলোঁ এনেকেই তাৰ পিছত যেতিয়া ঘৰৰ দায়িত্ব পৰিল তাৰ পিছত আৰু ৰন্ধা বঢ়া কৰিবটো লাগিব গতিকে আৰু অলপ অলপ ৰন্ধা বঢ়া শিকিলোঁ শিকি পেলাই ৰন্ধা বঢ়া কৰি সেনেকেই মোৰ অভিজ্ঞতাটো হ'ল আৰু